ধুনীয়া ধুনীয়া চিষ্টেম নাচ গান কৰি থাকিলে মানুহৰ চেহেৰা পাতি ভাল হয় হাঁহি ফূৰ্তিত ডান্স কৰিলে হাঁহি ফূৰ্তিত ডান্স শিকি থাকিলে আৰু শিকাব গ'লে মানুহৰ নিজৰ এটা মানে মনত এটা উৎসাহ বাঢ়ে হাঁহি ফূৰ্তি দি থাকিলে দেহা পানী ভালে থাকে কোনো বেলেগ কোনো বেলেগ কোনো কামত মানে যাব ইচ্ছা নাযায় আৰু বেয়া বস্তুত মানে মন নাযায় খাব কৰিবৰ কাৰণে তেজ পানী ভাল হয় গাত গোটেই এনাৰ্জিটো ঠিকে থাকে মানুহ ফিটনেছটো ঠিকে থাকে ডান্স ডান্স কৰিলে আৰু যদি ডান্স কৰিব শিকাব লাগে ডান্স শিকাই আছা দুই চাৰিজন ল'ৰা ছোৱালী সিহঁতেও মানে লাহে লাহে কৰি আপোনাৰ গঢ় ল'ব আপুনি যিটো ভাল পায় সিহঁতেও ভাল পোৱাৰ চেষ্টা কৰিব আপোনাৰ যিটো মানে মুখৰ হেৰি থাকিব এনাৰ্জি থাকিব সিহঁতেও আপোনাৰ লগত হাঁহি ফূৰ্তি যদি ডান্স কৰি থাকিলে ফূৰ্তি কৰি থাকিলে সদায় শিকি থাকিলে যদি সেই বস্তুটো হেভিড হৈ যায় লাহে লাহে কৰি অটো'মেটিক ল'ৰা ছোৱালীৰ মানে ভাল গুণ ভাল জ্ঞান আহিব ভাল মানে এটা স্বাস্থ্যৰ ভাল গঢ়ি উঠিব কোনো বেয়া চিন্তা বেয়া ধান্দা নাথাকিব কোনো বেয়া বস্তু খাব মন নাযাব হাঁহি ফূৰ্তি কৰি থাকিলে ডান্স চান্স কৰি থাকিলে আৰু যদি ডান্স নাজানে ডান্স যদি আৰম্ভণি কৰে শিকা সেই গুৰু গুৰুজনে তাক শিকাই আহি থাকিব গুৰুজনৰ যিটো লক্ষ্য হ'ব সেই ল'ৰা ছোৱালীবিলাকক সিহঁতক ভাল কৰি লৈ যোৱা সিহঁতে ভালকৈ শিকা কৰা সিহঁতে মানে লাহে লাহে লাহে লাহে কৰি মনোযোগ দিয়াৰ পিছত সিহঁতে এজন ভাল ডান্সাৰ হ'ব পাৰিব ভাল এটা গায়ক হ'ব পাৰিব ভাল এটা জেগাত পফমেঞ্চ কৰিব পাৰিব সিহঁতক কোনো তেতিয়া পিছৰফালে চাব লগা দৰকাৰ নহয় সিহঁতে খালী আগৰফালেহে চাব যিখিনি নাজানে গুৰুৰপৰা শিকি ল'ব গুৰুৱে ধুনীয়াকৈ শিকাই যাব সিহঁতক টাইমলি টাইম ষ্টেপ বাই ষ্টেপ শিকাব সিহঁতক কোনো মানে হেৰি নাথাকিব আৰু সিহঁতক লাহে লাহে লাহে লাহে কৰি সিহঁতৰ কষ্টটো কমি যাব যেতিয়া বুজা হ'ব জনা হ'ব সিহঁতে কোনটো কৰিলে কি হ'ব প্ৰত্যেকটো সময়তে প্ৰত্যেকটো মুভমেণ্টবিলাকত গুৰুৱে শিকাব সিহঁতক সিহঁতে সেই হিচাপে গুৰুৰ কথা শুনিব গুৰু মানে কোৱাৰ মানে যিবিলাক দেখাব কৰিব গুৰুৱে সেই সিহঁতে সেই ৰাইজতে যাব এনেকৈ কৰোঁতে ধৰোঁতে মানে লাহে লাহে লাহে লাহে লাহে কৰি সিহঁতে একদম ভাল ডান্সাৰ হৈ যাব ডান্সাৰ হৈ যাব সিহঁতে সি ডান্স হোৱাৰ লগতে তাৰ পিছত আহি থকা কেইজনকো সিহঁতে আগুৱাই লৈ যাব সেই তেনেকৈ কৰি এই মানে ডান্স বস্তুটো এনেকুৱা বস্তু মই কৰি আছো নহয় মোৰ ওচৰত থকাজনকো ডান্সটোৰ প্ৰতি মনোযোগ আহিব লাগিব আহিব কেনেকৈ মই যেনেকৈ শিকাম মই যেনেকৈ সিহঁতক হাঁহি ফূৰ্তি দি পেলাই মই সিহঁতক সেই ডান্সৰ মানে হেৰিত সোমোৱাই দিম মানে ডান্সৰ আপোনাৰ যিটো আমাৰ ডান্সৰ মানে প্ৰতিভা সেই প্ৰতিভাবোৰ লৈ যেতিয়া আগুৱাই লৈ যাম সিহঁতক সেই অটমেটিক সেই ল'ৰা ছোৱালীবিলাকে খালী মানে আপোনাৰ ডান্সটোহে বিচাৰিব ডান্স কৰিব লাগে টাইমলি টাইম সিহঁতে ডান্সত ব্যস্ত থাকিব ডান্সত ব্যস্ত থকাৰ লগতে সিহঁতত চেহেৰা পানী তেজ পানী ভাল হৈ আহি থাকিব কোনো সিহঁতৰ বেমাৰ আজাৰ হ'ব বুলি মই নাভাবোঁ সদায় জঁপিয়াই থাকিলে সদায় ডান্স কৰি থাকিলে সেইটো এটা এক্সাৰচাইজ টাইপ হৈ যায় আৰু তেনেকুৱা ডক্তৰেও মানে নক'ব যে এনেকৈ নকৰিবা তেনেকৈ নকৰিবা ডক্তৰেও ক'ব সদায় হাঁহি ফূৰ্তি কৰি নাচ গান কৰি থাকা শিকি থাকা তেতিয়া অট'মেটিক তোমাৰ চেহৰা পাতি ভাল হ'ব আৰু তোমাৰ মনত বেয়া কথা আহি নপৰিব মনত কিছু ব্ৰেইনত কোনো প্ৰেচাৰ নপৰিব কোনো চিন্তা টেনচন বুলি কোৱা বস্তুটো কোনো কিছু আহি নপৰিব তুমি লাহে লাহে লাহে লাহে কৰি মই যেনেকৈ ডান্স কৰি আহি আছো তুমিও ডান্স কৰা তোমাৰ লগত আৰু চাৰিজন ডান্স কৰক সেইমতে মানে তোমাৰ ফিটনেছটো তোমাৰ মানে ঠিকে থাকিব